ঘৰলৈ আলহী আহিলে প্ৰথমতে আমি বহিবলৈ দি পানী বা জুঁচ খাবলৈ দিওঁ তাৰপিছত চাহ বনাবলৈ চাহ বনাবলৈ যায় চাহ বনাওঁতে আমাৰ চাহ বনাই মেলি খাবলৈ দিওঁ চাহ বনাওঁতে আমাক চাহপাত চেনী পানী দৰকাৰ হয় তাত আমি অকণমান চেন চেণ্টটো ভাল আহিব পাৰে আদা বা তেজপাত দি দিওঁ ইমান ভাল লাগে আৰু ৰন্ধাটো তাত চাকনিৰে চাকি মেলি তাত আলহীক খাবলৈ দিওঁ তাৰপিছত খাই শেষ হোৱাৰ পাছত তামোল পাণ খাবলৈ দিওঁ তামোল পাণ খাবলৈ দি অলপ আলহীৰ লগত বহি কথা পাতি সিহঁতৰ খা খাবৰ ভাল খা খাবৰ লৈ আকৌ ভাত বনাবলৈ যাওঁ ভাত বনাবলৈ ফাৰ্ষ্টে ভাত পাতি চব্জি বনাওঁ চব্জি আলু ভাজি বনাওঁ আলু ভাজি বনাওঁতে আলু তেল আলু তেল মচলা প্ৰয়োজনীয় সামগ্ৰীবোৰ প্ৰয়োজন আলু ভাজি বনাই মাংস বনাওঁ ব্ৰইলাৰ বনাওঁ ব্ৰইলাৰ বনাবলৈ আলু দৰকাৰ হ'ব তেল মচলা তেল মচলা আৰু পেষ্ট আদা নহৰু পেষ্ট প্ৰয়োজন হয় গাহৰি বনাওঁ গাহৰি বনাওঁ কেতিয়াবা গাহৰি বনাবলৈ ফাৰ্ষ্টে গাহৰিখিনি মাংসখিনি বইল কৰি ছাইডত থৈ মেলি আকৌ এক্সট্ৰাকৈ এক্সট্ৰাকৈ বেলেগ এটা কেৰাহীত তেল গৰম কৰি মচলা মচলা দি আদা নহৰু পেষ্ট তেজপাত অ দি মেলি গাহৰিখিনি আকৌ আলু চালু দি তাত গাহৰিখিনি আকৌ বনাওঁ এইবোৰ হোৱাৰ পিছত আলহীক খাবলৈ খাবলৈ